হেল্ল' হেল্ল' অঁ হয় হয় হয় আচ্ছা ঠিক আছে আমাৰ এই অঞ্চলৰপৰা ভূটানখন প্ৰায় ছয় সাত কিলোমিটাৰ উত্তৰ ফালে আছে ভূটান সীমা আৰু এই ভূটান সীমাৰ যিটো বৰ্তমান আমাৰ অসমৰ পৰা বিশেষকৈ আমাৰ এই অঞ্চলৰ পৰা ভূটানলৈ যোৱা ৰাস্তাৰ যাতায়ত ব্যৱস্থাটো বৰ্তমান যথেষ্ট সুচল হৈছে যদিও অতীতত এই ৰাস্তা ঘাট যথেষ্ট অসুবিধা আছিলে কাৰণ ৰাস্তা ঘাট নাছিলে আৰু এই ৰাস্তা ঘাট নথকাৰ কাৰণে বিশেষকৈ আমাৰ ভৈৰৱকুণ্ড অঞ্চলত আমাৰ অসমৰ সীমা পৰে আৰু সেইকাৰণে আমাৰ অসমৰ চৰকাৰৰ ফালৰপৰা ভৈৰৱকুণ্ডলৈকে এটা সুন্দৰ ফুল এণ্ডৰ ৰাস্তা তৈয়াৰ কৰিছে আৰু তাৰপৰা ভূটানলৈকে যাব পাৰি গতিকে ভূটানৰপৰা আমাৰ ইয়াৰ ডিচষ্টেঞ্চটো প্ৰায় দহ বাৰ কিলোমিটাৰমান হ'ব বেছি দূৰ নহয় আৰু কিবা সুধিবলগীয়া আছে নেকি এতিয়া বিশেষকৈ ভূটানত যিহেতু ভূটান গতিকে তাত বসবাস বিশেষভাৱে ভূটানৰ লোকসকলে কৰে যদিও তাত ভূটানৰ লগত সংমিশ্ৰণ হৈ বিশেষকৈ নেপালী সম্প্ৰদায়ৰ লোকসকলে ভূটানত বসবাস কৰে আৰু বিশেষকৈ ব্যৱসায় বাণিজ্যটো ভূটান অঞ্চলৰ ভুটীয়াসকলতকৈ নেপালী সম্প্ৰদায়ৰ লোকসকলে বেছিকৈ কৰে আৰু তাত তেওঁলোকৰ ভূটানৰ যিবিলাক কালচাৰ সেই ভূটানৰ কালচাৰবিলাক বিশেষভাৱে তেওঁলোকৰ সুকীয়া সম্পূৰ্ণ সুকীয়া কালচাৰ আৰু সেই কালচাৰবিলাক তেওঁলোকে বিশেষকৈ উদযাপন কৰে শীতকালত আৰু সেই শীতকালত তেওঁলোকৰ বিশেষকৈ ভূটানৰ ৰাজধানী থিম্পু থিম্পু যদিও আমাৰ ইয়াৰপৰা যথেষ্ট দূৰ কিন্তু আমাৰ ভূটান বুলি কওঁতেই আমাৰ ভূটানৰ আমি সীমাতে আছোঁ গতিকে থিম্পু অঞ্চলত তাত ৰজা থাকে গতিকে ৰজাৰ শাসন চলে আৰু ভূটানত ভূটানৰ লোকসকল আচলতে খুব ভাগ্যৱান বুলি ক'ব লাগিব কাৰণ ভূটানৰ লোকসকলে নিজাববীয়াকৈ ঘৰবিলাক ঘৰ বাৰী স্থাপন নকৰে ৰাজাৰ তত্বাৱটানত তেওঁলোকৰ এখন মন্ত্ৰীসভা আছে আৰু মন্ত্ৰীসভাৰ জৰিয়তে তেওঁলোকে এইটো পৰ্যবেক্ষণ কৰে আৰু পৰ্যবেক্ষণ কৰি তেওঁলোকৰ যিবিলাক সুবিধা এই সুবিধাবিলাক তেওঁলোকে চৰকাৰে কৰি দিয়ে ইয়াতে এটা উল্লেখযোগ্য বিষয় যে ভূটানত স্বাভাৱিকভাৱে মদৰ ব্যৱসায় চলে যদিও তাত গুটখা চিগাৰেট বা তামোলজাতীয় খাদ্যবিলাক তাৰ বস্তুবিলাক তাত বিক্ৰী নহয় কাৰণ তেওঁলোক সেইটোত সম্পূৰ্ণৰূপে আইনিভাৱে নিষিদ্ধ কিন্তু তেওঁলোকৰ যিহেতু ভূটান ঠাণ্ডা অঞ্চল আৰু সেইকাৰণে তেওঁলোকৰ মদৰ ব্যৱসায়টো আছে আৰু সেইটো তেওঁলোকে কৰে আৰু কিবা সুধিব লগা আছে নেকি উৎসৱ পাৰ্বণনৰ বিশেষ মই নাম ক'ব নোৱাৰিম তেওঁলোকৰ উৎসৱ পাৰ্বণ কেনেকুৱা কি কৰে কিন্তু তেওঁলোকক আমি জানো যে থিম্পু অঞ্চলত তেওঁলোকে ভূটানৰ যিটো থিম্পু আমাৰ যদিও ভৈৰৱকুণ্ড আছে ভৈৰৱকুণ্ড এখন তেওঁলোকৰ ভূটানৰ ডিষ্ট্ৰিক্ট সেই ষ্টেট গতিকে তাত তেনেকুৱা উৎসৱ পাৰ্বণ বিশেষভাৱে নকৰে কিন্তু তেওঁলোকে কমলা টেঙাৰ ব্যৱসায়ৰ লগত বিশেষভাৱে জড়িত আৰু তেওঁলোকৰ বিশেষকৈ পাহাৰ অঞ্চলৰ বিভিন্ন ধৰণৰ আৰু বিবিধ ঔষধি গুণ সম্পন্ন কিছুমান গছ গছনি তেওঁলোকে আহি বিক্ৰী কৰে আৰু বিশেষকৈ শীতকালত তেওঁলোকৰ উৎসৱ পাৰ্বণবিলাক আৰম্ভ হয় আৰু এই উৎসৱ পাৰ্বণত তেওঁলোকে তেওঁলোকৰ নিজৰ সংস্কৃতি কৃষ্টি সভ্যতা গোটেইখিনি তেওঁলোকে প্ৰদৰ্শন কৰে

ওদালগুৰি আমি মই যিটো অঞ্চলত বাস কৰি আছোঁ অসম ৰাজ্যৰ ওদালগুৰি ডিষ্ট্ৰিক্টত নিজ হৰিচিঙা নামৰ এখন ঠাইত বসবাস কৰি আছোঁ আৰু আমাৰ নিজ হৰিচিঙা অঞ্চলত আমাৰ বিভিন্ন ধৰণৰ মথ মন্দিৰ নামঘৰ ইত্যাদি আছে আৰু এই নামঘৰ মথ মন্দিৰ সন্মুখত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণবিলাক পালন কৰি অহা হয় বিশেষকৈ আমাৰ হৰিচিঙা অঞ্চলত আমাৰ এতিয়া ঐতিহ্যপূৰ্ণ এটি নামঘৰ আছে আৰু এই নামঘৰত প্ৰতি বছৰে বিভিন্ন ধৰণৰ তিথিবিলাক পালন কৰি অহা হৈছে তাৰোপৰি শংকৰদেৱৰ জন্মোৎসৱ শংকৰদেৱৰ মৃত্যু তিথি ইত্যাদি পালন কৰি অহাৰ লগতে আমাৰ মহাপুৰুষ দুজনাই সৃষ্টি কৰি যোৱা পালনামৰ পালনাম ভাগি প্ৰতি বছৰে আমাৰ এই নামঘৰত অনুষ্ঠিত হয় ঠিক তেনেকুৱাকৈ হৰিচিঙা অঞ্চলৰে দুই নং পতি বুলি এটা চুবা আছে এই দুই নং পতিৰ পূবফালে এটি গৰখীয়া থান আছে আৰু লগতে এটি শিৱ মন্দিৰ আছে এই গৰখীয়া থানত প্ৰতি মাহৰ দুমাহীৰ দিনা আনুষ্ঠানিকভাৱেই কিছুমান শৰাই আগবঢ়োৱা হয় আৰু ইয়াত বিশেষভাৱে এটা বিশেষত্ব আছে যে সেইদিনাখন আমাৰ যিটো গাখীৰ কল আমাৰ পঞ্চ অমৃত বুলি কোৱা হয় সেইটো তৈয়াৰ কৰে আৰু জনসাধাৰণৰ মাজত সেইটো বিতৰণ কৰি প্ৰসাদ হিচাপে বিতৰণ কৰে তাৰপিছত প্ৰতি বছৰে তাৰ ওচৰতে থকা এটি শিৱ মন্দিৰ আছে আৰু এই শিৱ মন্দিৰত শিৱৰাত্ৰি জাক জমকতাৰে উদযাপন কৰে তাৰোপৰি আমাৰ দক্ষিণফালে মূৰাদ'ল বুলি এটি মন্দিৰ আছে এইটো ঐতিহ্যপূৰ্ণ মন্দিৰ কাৰণ এইটো যে কোনো এজন নাই এই কিবা নৰকাসুৰৰ যেতিয়া মূৰ কাটি দিছিলে তেতিয়া সেই মূৰটো আহি তাত পৰিছিল আৰু সেনেকুৱাকৈ মূৰাদ'ল নামৰে এটা উৎপত্তি হৈছে আৰু ইয়াত বিভিন্ন ঠাইত বিভিন্ন লোকসকল আহে আহি তেওঁলোকে উৎসৱ পাৰ্বণবোৰ পালন কৰে আৰু বিশেষকৈ তাত দুটা উৎসৱ জাক জমকতাৰে পালন কৰে এটা হ'ল বহাগ মাহত পালন কৰে সেইটো আমি ভঠেলি বুলি কওঁ আনটো হ'ল যে ফাগুণ মাহৰ যিটো আমাৰ শিৱৰাত্ৰি এই শিৱৰাত্ৰিটো তেওঁলোকে জাক জমকতাৰে পালন কৰে তাৰোপৰি আমাৰ উত্তৰ দিশত এটি আমাৰ অদলা নামৰ এখন ঠাই আছে তাত বেউলা লখিনদাৰৰ এটা মন্দিৰ আছে আৰু এই মন্দিৰটোতো যথেষ্ট ধৰণৰ উৎসৱ পাৰ্বণবিলাক পালন কৰি অহা হৈছে আৰু সুধিবলগীয়া আছে নেকি এতিয়া বড়ো লোকসকল আমাৰ এই অঞ্চলত বড়ো লোকসকল বেছি আছে তেওঁলোক আচলতে ভূমিপুত্ৰ বুলি কোৱা হয় ভূমিপুত্ৰ বুলি কিয় কোৱা হয় তেওঁলোক তাৰমানে আমাৰ অসমত বিভিন্ন অঞ্চলৰপৰা বিভিন্ন ধৰণৰ ব্যক্তি আহি সকলো মিলি এটা বৃহৎ অসমীয়া জাতি গঠন কৰিছে যদিও জনজাতিসকলে ইয়াতে অতীতৰপৰা আছিলে আৰু তেওঁলোকক ভূমিপুত্ৰ বুলি কোৱা হয় বিশেষকৈ এই জনজাতিসকলৰ যে ট্ৰাইবেল যাক বুলি আমি কওঁ তেওঁলোকৰ ধৰ্মীয় ফালৰপৰা দুটা ভাগত বিভক্ত হৈ আছে তেওঁলোকৰ কিছু অংশ লোকে কিছু অংশ লোকে তেওঁলোকে খ্ৰীষ্ট ধৰ্ম লৈছে আৰু খ্ৰীষ্ট ধৰ্মৰ এটাই প্ৰধান উৎসৱ সেইটো হ'ল বৰদিন যিশু খ্ৰীষ্টৰ জন্মদিন আৰু সেইটো চৌবিছ জানুৱাৰী চৌবিছ ডিচেম্বৰৰ ৰাতিৰপৰা পঁচিছ ডিচেম্বৰত উদযাপন কৰে আৰু এইটো তেওঁলোকে অতি জাক জমকতাৰে প্ৰতিঘৰ মানুহে পালন কৰে তেওঁলোকৰ গীৰ্জাসমূহ জাক জমকতাৰে উজ্বলাই তুলাই আৰু এই গীৰ্জাসমূহত তেওঁলোকে একেলেঠাৰিয়ে বহু সময় ধৰি প্ৰাৰ্থনা কৰে ইজনে সিজনৰ মনৰ ভাৱ প্ৰকাশ কৰে ইজনে সিজনক মৰমৰ আলিংগন কৰে আৰু আনটো হ'ল তেওঁলোকৰে বড়োজাতিৰে তেওঁলোক বাথৌ বাথৌ ধৰ্ম বুলি কোৱা হয় বাথৌ বুলি কওঁতে ইয়াতে বৰাই বাথৌ বুলি কয় আৰু বৰাই বাথৌটো বিশেষকৈ শিৱ গতিকে তেওঁলোকে এই শিৱ বাথৌ আৰু তেওঁলোকে বিশেষভাৱে সিযোগৰ চব তেওঁলোকে পূজা কৰে আৰু মহাদেৱক বিশেষকৈ শিৱক তেওঁলোকে প্ৰাৰ্থনা কৰে আৰু তেওঁলোকৰ বিভিন্ন উৎসৱ পাৰ্বণৰ লগতে তেওঁলোকে খেৰাই উৎসৱটো পালন কৰে আৰু লগতে তেওঁলোকে বৈচাগু বুলি কয় আৰু এই বৈচাগু উৎসৱটো বহাগ মাহত জাক জমকতাৰে সাতদিন ধৰি তেওঁলোকে পালন কৰি আহিছে আৰু তেওঁলোকৰ জাতীয় পোছাক হ'ল চুৰিয়া আৰু চুৰিয়া আৰু তেওঁলোকে নিজৰ জাতীয় পোছাক পৰিধান কৰি বহাগ বিহুটো উদযাপন কৰে আৰু তেওঁলোক বিশেষকৈ অতীতত তেওঁলোক আচলতে বৰ সহজ সৰল ব্যক্তি আছিলে তেওঁলোক অশিক্ষিত আছিলে কিন্তু বৰ্তমান তেওঁলোকৰ শিক্ষাৰ প্ৰসাৰটো বেছি হৈ গৈছে আৰু তেওঁলোক যথেষ্ট শিক্ষিত হৈছে আৰু তেওঁলোকৰ মাজৰপৰাই তেওঁলোকৰ সংস্কৃতি সভ্যতাসমূহ আহৰণ কৰি এতিয়া তেওঁলোক লাহে লাহে উন্নতিৰ পথলৈ গৈ আছে আৰু শংকৰ সংঘ শংকৰ শংঘ হ'ল আমাৰ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰি যোৱা এটা ধৰ্ম আৰু এই ধৰ্মটোকে বিভিন্নজনে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰি বিভিন্ন সংঘ নামঘৰ এনেকুৱাকৈ তৈয়াৰ কৰিছে আৰু তেনেকুৱাকৈ সংঘৰ শংকৰ সংঘয় এটা বৃহৎ অনুষ্ঠান আৰু এই বৃহৎ শংকৰ সংঘৰ যিটো বৃহৎ অনুষ্ঠান এই অনুষ্ঠানটোৱে শংকৰদেৱৰ কলা কৃষ্টি সংস্কৃতি যিমানখিনি আছে ধৰ্মীয় সেইখিনি তেওঁলোকে বাহিৰলৈ ওলাই নিয়াৰ কাৰণে বহুত চেষ্টা কৰিছে অসম নহয় ভাৰত নহয় ভাৰতৰ বাহিৰতো প্ৰচাৰ কৰিছে কিন্তু তেওঁলোকৰ কিছু ক্ষেত্ৰত আমাৰ অমিল আছে কাৰণ তেওঁলোকৰ কিছু অলপ সংকীৰ্ণতা মনোভাৱ আমি দেখিবলৈ পাওঁ বিশেষকৈ এইবাৰে শংকৰৰ সংঘত তেনেকুৱা এটা ঘটনা ঘটিছে যিটো ক'বলৈ ক'বলৈ ভাল নালাগে বা সেইটো অপ্ৰিয় সত্য হ'লেও সত্য যে তেওঁলোকৰ কিছুমান বিষয়বস্তুত শংকৰদেৱে সৃষ্টি কৰা বিষয়বস্তুৰ লগত আমি অমিল দেখিবলৈ পাওঁ তথাপি তেনেকুৱা এটা অনুষ্ঠান আমাৰ কাৰণে আদৰণীয় তেওঁলোকে যিয়ে নকৰক তেওঁলোকৰ মনোভাৱবিলাক যিয়ে নাথাকক কিন্তু শংকৰ সংঘ এটা বৃহৎ অনুষ্ঠান আৰু এই অনুষ্ঠানটো অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ অনুষ্ঠান ঠিক তেনেকৈ শংকৰ সংঘৰ লগত আমাৰ সত্ৰ সমাজ আছে তাৰপিছত ভকতীয়া সমাজ আছে এনেকুৱা বিভিন্ন ধৰণৰ সমাজ আছে কিন্তু শংকৰ সংঘটো এটা বৃহৎ অনুষ্ঠান আছিলে কিন্তু তেওঁলোকৰ পৰিচালনাৰ কিছু দোষ কৃতীৰ কাৰণে কিছুমান দুই এটা বেমেজালী লাগিলেও শংকৰ সংঘটো ওলাই কৰিব পৰা বিধৰ এটা সংঘ নহয় তেওঁলোকৰ এইটো এটা ধৰ্মীয় অনুষ্ঠান বা ধৰ্মীয় সংঘ যিটো সংঘই নেকি শংকৰদেৱৰ গুণ গৰিমা শংকৰদেৱৰ কৃষ্টি সংস্কৃতিবোৰ অসমতেই নহয় ভাৰতেতেই নহয় তেওঁলোকে বাহিৰলৈ ওলাই নিয়াৰ কাৰণে প্ৰচেষ্টা চলাইছে কিন্তু তাৰ মাজতেই বিভিন্নজনে শংকৰ সংঘক হয়তো সমালোচনা কৰে কিন্তু শংকৰ সংঘৰ যিটো মূৰত যিটো কেন্দ্ৰীয় সমিতি তেওঁলোকৰ কেন্দ্ৰীয় সমিতিত বিশেষ তেনেকুৱা আমি দেখিবলৈ নাপাওঁ কিন্তু আমি তলত কিছু কিছুমান অলপ বৈষম্যমূলক বিষয় দেখিবলৈ পাওঁ সেইটো তেওঁলোকে পিছত মীমাংসা কৰে কিন্তু এইবাৰ হৈ যোৱা যোৰহাটত যিটো শংকৰ সংঘৰ অধিৱেশন হৈ গ'ল তাত এটা আমি দেখিবলৈ পাইছিলোঁ যে মুছলমান লোকসকলকো তেওঁলোকে আমাৰ শংকৰদেৱৰ সংস্কৃতিৰ কিছু আভাস দিবলৈ চেষ্টা কৰিছিলে এইটো এটা আমাৰ কাৰণে পজিটিভ কথা আৰু সেইটো যদি হয় তেতিয়াহ'লে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে শংকৰ সংঘৰ নিচিনাকৈ কাম কৰি গ'লে আমাৰ বৃহৎ অসমীয়া জাতিটো গঠন হ'ব আৰু লগতে আমাৰ যিটো শংকৰদেৱৰ যিজন গুৰু তেখেতৰ গুণ গৰিমা তেখেতৰ যিবিলাক লিখনি যিবিলাক আছে সেইবিলাক হয়তো বাহিৰত প্ৰচাৰ হ'ব বুলি মই ভাবিছোঁ গতিকে শংকৰ সংঘৰ দোষ ক্ৰোটি থাকিব পাৰে কিন্তু শংকৰ সংঘ এটা বৃহৎ সমাজ